হয় মই বিভিন্ন ঠাইত বিভিন্ন প্ৰবন্ধ পাতি লিখি আহিছোঁ বিভিন্ন মেগাজিনতো প্ৰবন্ধ পাতি লিখিছোঁ আৰু পেপাৰতো বিভিন্ন তথ্যপাতি লিখিছোঁ আৰু লিখি ভাল পাওঁ লিখাটো এটা চখ বিভিন্ন বিহু সম্পৰ্কত বিভিন্ন ঠাইত বিভিন্ন আলোচনীত বিভিন্ন লিখনি লিখিছোঁ বিহুৰ বিষয়ে কেইবাজেগাতো প্ৰবন্ধ লিখিছোঁ ইয়াৰ উপৰি নাটকত মই যিহেতু এজন নাটক কৰা ব্যক্তি নাটক কৰোঁ বিভিন্ন মঞ্চত নাটক কৰোঁ গতিকে নাটকৰ ওপৰতো বিভিন্ন ঠাইত প্ৰবন্ধ লিখিছোঁ তাৰপিছত তথ্য কিছুমান প্ৰবন্ধ মই পেপাৰে পত্ৰই বিভিন্ন লিখিছোঁ বিশেষকৈ আমাৰ সামাজিক আৰ্থসামাজিক অসমৰ আৰ্থসামাজিক স্থিতি আৰ্থসামাজিক বুনিয়াদ অৰ্থনৈতিক স্থিতি আমি কেনেকৈ কেনেকৈ আমি সৱল কৰিব পাৰোঁ কেনেকৈ আমি আমাৰ যুৱ প্ৰজন্মক আমি স্বনিৰ্ভৰ কৰিব পাৰোঁ ইত্যাদি তেনেকুৱা বিভিন্ন প্ৰবন্ধ পাতি মই বিভিন্ন সময়ত পেপাৰে পত্ৰই লিখি আহিছোঁ আৰু নাজানো কিমান দূৰ লিখিব পাৰিছোঁ তথাপিতো প্ৰয়াস কৰিছো লিখিবলে আৰু ভৱিষ্যতেও লিখি থাকিম লিখিবলৈ আগ্ৰহ থাকে সময় সুবিধা পালে ভৱিষ্যতেও লিখিম আৰু মই দুখনমান নাটক লিখিছোঁ একাংকিকা নাটক অৱশ্যে পূৰ্ণাংগ নাটক এতিয়ালৈকে লিখা নাই একাংকিকা নাটক দুই এখন লিখিছোঁ লিখি পেলাই মঞ্চস্থ কৰাইছোঁ ইয়াৰ ভিতৰতে এখন নাটকে অসমত চিলড্ৰেন ড্ৰামা সংকল্প বুলি নাটক এখন কৰিছিলোঁ সেই নাটকখনে বিভিন্ন মঞ্চত দৰ্শকৰ ভূয়সী প্ৰশংসা পাইছে পুৰস্কৃতও হৈছে আৰু ঘাইকৈ মই বিভিন্ন আলোচনীৰ বিহু সম্পৰ্কত বা বিভিন্ন সাংস্কৃতিক ওপৰত বিভিন্ন প্ৰবন্ধ পাতি লিখি আহিছোঁ আৰু বিভিন্ন ৰাইজে ভাল বুলিয়েই কয় সদ্যহতে আমাৰ ৰাসৰ ওপৰতে এটা প্ৰবন্ধ যোৱা এটা মাহৰ আগতে লিখিছিলোঁ এই প্ৰবন্ধটো পাঠকসমাজে আদৰি লৈছে বুলি জানিব পাৰিছোঁ বিভিন্ন ঠাইৰপৰা ফোন আহিছে আৰু এই প্ৰবন্ধটো ৰাসৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা কেনেকৈ কৰা হয় ইয়াৰ কেইটাৰ ওপৰত এটা তত্বগধুৰ তথ্য সম্বন্ধে এটা প্ৰবন্ধ অলপতে আমি লিখিছিলোঁ লগতে মই লিখিছিলোঁ আৰু দৰ্শকে শ্ৰোতা মানে যিসকলে পঢ়িছে যিসকলে পাঠকসমাজে সেই প্ৰবন্ধটোৰ ওপৰত বিভিন্ন ঠাইৰপৰা ফোন কৰিছে আৰু প্ৰবন্ধটো ভাল হোৱা বুলি জানিব পাৰিছোঁ আৰু এইখিনিয়েই ক'লো